আমাৰ গাঁৱত সত্ৰীয়া নৃত্য হয় বিহু নৃত্য হয় বাহিৰৰপৰা ক'চাৰ আহে শিকাবলৈ এইফালে ল'ৰা ছোৱালীবিলাকে শিকে শিকি পিনি ৰাস হয় ভাওনা হয় বাহিৰৰ শিল্পীও আহে শিল্পী আহি পিনি শিকাইহি আৰু ইয়াৰপৰা গৈ পিনি বেলেগতো প্ৰদৰ্শন কৰে